হয় কওকচোন

হয় হয় মই ইহঁতৰ বাছখন চলাওঁ

হয় হয় হয় অঁ তেতিয়া যদি কাইলৈ সন্ধিয়া যায় ৰাতিয়ে নিব লাগিব মানুহখিনি হয় হয়

হয় হয় নহয় ঠিকে কৈছে কাৰণ ৰাতি গ'লে ৰাতিপুৱা মই পোৱাই দিবগৈ পাৰিম আৰু তেওঁলোকে দিনত তেতিয়া ধুনীয়াকৈ কি কি চাবলগীয়া জেগা আছে চাই মেলি ফুৰিব পাৰিব ভাড়া এতিয়া আপোনালোকে গোটেই বাছখন যদি ভাড়া কৰে ৰিজাৰ্ভ হিচাপে ল'ব লাগিব আৰু এতিয়া কথাটো হ'ল কি মই তাত থৈ আহিব লাগিব নে নে আকৌ মানুহখিনি আপোনালোকক ইয়ালে ঘূৰাই আনিব লাগিব অঁ তেতিয়াহ'লে যোৱা আৰু অহা দুটা ভাড়া মিলাই আপোনাৰ গোটেই বাছখনৰ কাৰণে মোক দিব লাগিব পঁচিছ হাজাৰ টকা

হয় হয় এতিয়া কে কেতিয়াকে যাব লাগিব বুলি ক'লে কাইলৈ সন্ধিয়া

মই পৰাটো পাৰিম আৰু বাছৰ ভাড়াটো মই ঠিকেই কৈছোঁ মোৰ হিচাপত কাৰণ এতিয়া ডিজেলৰ দামো বাঢ়িলে আৰু ধৰক অহা যোৱা কথা এটা আছে হিচাপৰো খৰচ এটা আছে খোৱা বোৱা গতিকেনে মই যিমান পাৰিছোঁ কম দামতে আপোনালোকক নিবলৈ চেষ্টা কৰিছোঁ হয় হয়

আপুনি পাতি লওক মানুহখিনিৰ লগত ভাল দৰে আৰু পাতি লৈ মোক আকৌ এইটো নম্বৰতে আকৌ ফোন কৰি জনাব অঁ ঠিক আছে হ'ব বাৰু